নতুন প্ৰজন্ম ল'ৰা ছোৱালীয়ে হওক চাকৰি চাকৰি নকৰি অইন বহুতো ব্যৱসায় আছে সেই ব্যৱসায় যদি ভালমতে কৰে ভালমতে ব্যৱসায়টো চলাই যায় তেতিয়াও চাকৰি নকৰিলেও হ'ব ব্যৱসায় বাণিজ্যই আজিকালি বহুতো লাভৱান লাভ হৈছে ব্যৱসায় কৰিলে যিকোনো কাম ভালদৰে কৰিব লাগিব সময়মতে ধৰক কামত যাব লাগিব সময়মতে ব্যৱসায়টো কেনেকুৱা হৈছে কি কথা চাব লাগিব চাই লৈ কেতিয়াবা ব্যৱসায় ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে বেয়া হ'লে বুলি ক'লেও বেয়া হ'ল আজি আৰু নকৰো আৰু বুলি ক'লে বাদ দিলেও নহ'ব আৰু বেলেগ ব্যৱসায় কৰিবলৈ আজিকালি বহুতো চৰকাৰৰ ফালৰ পৰা সুবিধা পোৱা যায় ব্যৱসায় এটা কৰোঁ ভাল হেৰি কৰোঁ বুলি ক'লে লোন লৈও মানুহে আজিকালি নতুন নতুন উঠি অহা প্ৰজন্মই বহুতো ব্যৱসায় চলাবলৈ জানিব লাগিব জানিলে চাকৰি কৰাতকৈ ব্যৱসায় কৰাই লাভ আছে ব্যৱসায় কৰিলে বুলি ক'লে ধৰক আজি বেয়া হৈছে ব্যৱসায় কাইলৈ ভাল হ'ব কাইলৈ নহয় ধৰক পৰহিলৈ হ'ব এনেকৈ ধৈৰ্য্য় ধৰি থাকিব লাগিব ব্যৱসায় ভালমতে সময়মতে ধৰক চলাব লাগিব কৰিব লাগিব ব্যৱসায় কৰি আজিকালি বহুতো নতুন প্ৰজন্ম বহুত উন্নতি হৈছে উন্নতি পথলৈ ধৰক চাকৰি নকৰিলেও হৈছে উঠি অহা ধৰক নতুন প্ৰজ প্ৰজন্মই সেই কি বুলি কয় ব্যৱসায় কৰিয়ে ডাঙৰ ডাঙৰ ব্যৱসায় আছে সেই ব্যৱসায় লৈ কৰিলেও বহুত লাভ হ'ব লাভৰ উপৰিও ধৰক আকৌ এইটো কৰিলে আজি ব্যৱসায় আকৌ তাৰ অলপ ধৰক উন্নত হৈছে উন্নত হ'লে আকৌ বেলেগ এটা ব্যৱসায় কৰিবলৈ পাৰিব মুঠতে ব্যৱসায়টো ভালদৰে কৰিব লাগিব চলাব লাগিব তেতিয়াহে হ'ব ব্যৱসায় নকৰি যদি বা এ আজি নাযাওঁ বেলেগ এদিনা যাম তেনেকৈ ৰ'লেও নহ'ব ব্যৱসায় কৰিলে বুলি ক'লে মনটো ভাল থিৰ কৰি পিনে ব্যৱসায় চলাব লাগিব ব্যৱসায় আজিকালি গাঁৱত ধেৰ আছে ইটো নকৰিলে বা সিটো নকৰিলে এইটো নকৰোঁ বেলেগ এটা কৰোঁ বেলেগ এটা কৰিলেও বেলেগ এটা কৰিব পাৰিব ব্যৱসায় কৰিলে বুলি ক'লে মনটো ধৰক মনে ভালকৈ থিৰে থাকিব লাগিব নকৰিলে বুলি ক'লেনো ক'ত হ'ব হাত সাবটি থাকিলে বোলে কৰিবই লাগিব চাকৰি নকৰিও আজিকালি ব্যৱসায় কৰাটোৱে লাভ আছে মানুহৰ বা বজাৰলৈ গ'ল কিবা এটা বস্তু পালে সেইটো লৈ কৰি মেলি আকৌ বিকিলে দুটকা উপাৰ্জন কৰিলে আকৌ সেইটো বিকি মানে আকৌ বেলেগ এটা ল'লে সেইটোতো দুটকা লাভ পালে এইটো এই আকৌ বেলেগ এটা কৰিলে সেইটোতো দুটকামান লাভ কৰিলে তেনেকৈ লাভৱান হ'ব পাৰে ব্যৱসায় আজিকালি বহুতো ভাল দেখিছোঁ আৰু ব্যৱসায় কৰা মানুহে বহুতো উন্নত হৈছে ব্যৱসায়টো এৰিবই নালাগে মানুহে যিকোনো ব্যৱসায় কৰিলে লাভ হ'বই সেইটোতো ধৰা বন্ধা কথা খালি আৰু ভালদৰেই কৰিব লাগে মন পুতি কৰিব লাগিব মন পুতি চলাব লাগিব এলাহ কৰিব নালাগিব এলাহ কৰিলে আৰু ক'ত লাভ হ'ব লোকচানেই হ'ব লাভ কৰিবলে হ'লে দহো বন কাটি কৰি হ'লেও যাব লাগিব ক'ৰবাত আজি এতিয়া ৰ'দ দিছে বা বেছি গৰম হৈছে নাযাওঁ বা আজি বষুণ দিছে বা বোকা হৈছে মই নাযাওঁ আজি আজি বাদ দিওঁ তেনেকৈ ক'লে নহ'ব সময়মতে যাব লাগিব সময়মতে ব্যৱসায় চলাব লাগিব ব্যৱসায় চলালে মিলিলেহে ধৰক যিকোনো নতুন প্ৰজ প্ৰজন্মই উন্নত পথলৈ যাব পাৰে উন্নত পথলৈ আজি ধৰক অলপ কৰিছে কাইলৈ অলপ কৰিব লাভ হ'বলৈ হ'লে যিকোনো